হেল্ল' কওকচোন নাই নাই মইতো কৰি আছোঁ ন বৰ্তমান অলপ আগতে মই ঘৰ অহাৰ আগতে কৰি আহিছোঁ অ' এই মঞ্জিতে মঞ্জিতে এইবিলাক কৰিলে চাগে আহি পেলাই মই নথকাত মই ক'লোঁ যে তই আহি চাফা কৰিবি তাৰপিছত সি ক'লে যে হ'ব মই কৰি দিম তই তেনেকৈ থৈ যা সি চাগে এতিয়ালৈকে আহিয়েই পোৱা নাই মই তাক আগতেই কৈ আহিলোঁ নাই নাই সেইটো বাৰু সেইটো বাৰু দিওঁয়েই আপোনাক দিওঁয়েই সময়তে সেইটোটো বিচাৰিমেই বাৰু কাৰণ কওক নাই নাই সেইটোটো কৰিব লাগে বাৰু সেইটো আপুনি সেই তেনেকৈ ক'ব নালাগে আমি কৰি দিম বাৰু আমি ক'লোঁ বাৰু মোৰ লগৰজনক কৰি দিব আপুনি চিন্তা কৰিব নালাগে

হয় মই কৰি দিম এই হেৰি কৰিব আপুনি খালি যোনখিনি কাম নাই হোৱা সেইখিনি থৈ দিব মানে যোনকেইটা নাই হোৱা সেইখিনি ঠিক কৰিব নালাগে আমি গৈ পেলাই ঠিক কৰি দিম নাই নাই পইচাটো নাকাটিব পইচাটোতো কাটিলে মানে দিগদাৰ হৈ যায় ন কৰি দিম বাৰু আপুনি চিন্তা কৰিব নালাগে কামটো হৈ যাব সোনকালে কামটো কিটো মই বৰ্তমান তিনিটা বাজো বাজো মানে দুটা পঞ্চল্লিছ আৰু দুটা পঞ্চল্লিছত আহিলোঁ মোৰ মানে আপুনি কি ক'ব ঘৰৰ পৰা ইমাৰ্জেঞ্চি কল এটা আহিলে ঘপককৈ মাৰ বেমাৰ হ'ল মানে পতককৈ আহিবলগীয়া হ'ল সেইকাৰণে মই লগৰজনক কৈ আহিছিলোঁ থাকিবই দিয়কচোন থাকিবই দিয়কচোন কৰি যাম কৰি যাম আপুনি চিন্তা কৰিব নালাগে একদম চিন্তা নকৰিব মই কৰি দিম ঠিক